মোৰ আৰু মোৰ পৰিয়ালৰ সকলোতকৈ প্ৰিয় খাদ্য হৈছে মাছৰ সৰিয়হ সৰিয়হ দি মাছ বনালে এৱেঁ হওঁক মোৰ ল'ৰাই হওঁক বা মোৰ ঘৰত থকা আন আন মেম্বাৰেই হওঁক সাংঘাটিক মানে ভাল পায় আৰু আৰু এতিয়াৰ কথাটো হৈছে মই এইটো কেনেকে তৈয়াৰ কৰোঁ মোৰ মাছৰ সৰিয়হৰ ৰেচিপি মাছ অনুযায়ী বেলেগ বেলেগ হয় এতিয়া মই যদি প্ৰথমে কওঁ মোৰ মানুহজনৰ মানে মিষ্টাৰৰ একদম প্ৰিয় ৰেচিপিটো হৈছে ইলিছ মাছ ইলিছ মাছ সৰিয়হত দি বনাওঁতে মই ফ্ৰাই নকৰোঁ প্ৰথমেই মই সৰিয়হখিনি খুব মিহিকৈ পিচি ল'লোঁ পিচি লৈ পিচোঁতে মই সৰিয়হ পিচোঁতেই তাত অকণমান নিমখ আৰু অল পিঁয়াজ জলকীয়া একেলগে পিচি দিওঁ যাতে সৰিয়হটোৰ তিতিকিটো নাহে তাৰপিছত এই একেবাৰেই ছিম্পুল তাৰমানে সেইটো বনোৱা এতিয়া সেইটো ধৰি লওঁক তাৰপিছত আপুনি প্ৰেছাৰ কুকাৰ এটা বাতি প্ৰেছাৰ কুকাৰৰ বাতিত মানে মাছখিনি দি লৈ মাছখিনিত একো সানিব নালাগে এই সৰিয়হৰ বা সৰিয়হখিনিতেই নিমখ সানি দি পেলাই হালধি নিদিয়াকৈ বনাওঁ মই এইটো ৰেচিপি সাধাৰণতে তে হালধি নিদিয়াকৈ বনাবলৈ সেইটো তাৰপিছত মাছৰ ওপৰত দি দিওঁ মাছৰ লগত একেলগে সৰিয়হখিনি মিলোৱাৰ পিছত জলকীয়া দুটামান কেঁচা কেঁচাকৈ ফালি অলপমান অকণমান সেইখিনি সময়ত জাষ্ট মিঠাতেল দিব লাগে দিয়াৰ পিছত ভাপত দি দিওঁ মই বস্তুটো ভাপত দিওঁ বুলি ক'লে কেতিয়াবা প্ৰেছাৰ কুকাৰতো দিওঁ তলত অলপ পানী দি পেলাই বাতিটো দি এটা হুইচেল মাৰি দিওঁ আৰু নহ'লে কেৰাহীত পানী দি বাতিটো দিওঁ সেইটোও বেষ্ট হয় আৰু প্ৰেছাৰ কুকাৰত দিয়াৰ পিছত হ'লে মানে কি হয় বাতিটোৰ পৰা আকৌ কেৰাহীত মাছটো ঢালি অকণমান সময় মাছবিলাক কিন্তু খুব ডাঙৰ ডাঙৰ মোটা মোটা পিছ কৰিব লাগে দেই যিহেতু এইটো হুইচেল মাৰি দিয়া হয় গতিকে আল্টিমেটলি ডাঙৰ ডাঙৰ পিচ হ'ব লাগিব আৰু তাত তাৰমানে আকৌ নমাবৰ সময়ত মই কিন্তু তাত কোনো আদা নহৰু এইবিলাক ব্যৱহাৰ নকৰোঁ নমাবৰ সময়ত অলপ মিঠাতেল কেঁচা মিঠাতেল সৰহকৈ দিওঁ ঢালি পেলাই জাষ্ট এক ছেকেণ্ড বা দুই ছেকেণ্ডৰ কাৰণে উতল এটা আহিব দিওঁ সেইটো মানে এওঁৰ সাংঘাটিক প্ৰিয় ৰেচিপি আৰু বাকী সৰিয়হৰ ৰেচিপি বুলি ক'লে বলিয়ৰা মাছ সেইটো আকৌ বেলেগ ধৰণে বনোৱা হয় সেইটো প্ৰেছাৰ কুকাৰত দি নহয় বলিয়ৰা মাছখিনি মই প্ৰথমে পিঁয়াজ বিলাহী জলকীয়া আদা নহৰু এইখিনি একেলগে মিক্সিত মাৰি লওঁ মাৰি তেলত সেইখিনি ভাজোঁ ভাজি ভাজি ভাজি ভাজি ভাজি ভাজি যেতিয়া তাৰ তেলবিলাক ফুটি ফুটি ছাইডেদি ওলাব ওলোৱাৰ পিছত তাত অকণমান পানী ঢালিব লাগিব আঢা গিলাছমান পানী দি সেইখিনি উতলি উতলি আহোঁতে তাত কেঁচা বলিয়ৰা মাছ দি দিয়া হয় কেঁচা বলিয়ৰা মাছ দি পেলাই দিলে তাৰমানে সেইটো সকলোৱে মানে আমাৰ ঘৰৰ সাংঘাটিক প্ৰিয় খাদ্য আৰু আৰু তাৰপিছত হ'ল আপোনাৰ থাৰ্ড ৰেচিপিটো মাছৰ সেইটো হ'ল আপোনাৰ এইটো মানে কি ফ্ৰাই নকৰাকৈ দিয়া মাছখিনিয়ে আমাৰ মানুহখিনিয়ে ভাল পায় আৰু যদি ফ্ৰাই মাছ হিচাপে বলিয়ৰা খায় তেতিয়াহ'লে বলিয়ৰা মাছটো পিঁয়াজ চিঁয়াজ আৰু জলকীয়া পিঁয়াজ ধুনীয়াকৈ কাটি অলপ সৰহকৈ পাত পাতকৈ এৰাই ল'ব লাগে আৰু পিঁয়াজখিনি এৰাই লৈ সেইখিনি ভাজি ছাইডত থ'লে থৈ মাছখিনি ভাজিলে পূৰা ড্ৰাই ফ্ৰাই কৰাৰ পিছত আকৌ সেই পিঁয়াজ আৰু জলকীয়া ভাজাখিনি তাৰ ওপৰত দি ধনিয়া কুটি দি সেইটো মাজত দি দিলে সেইটো এটা বেলেগ ৰেচিপি হয় সেইটো খাই খুব ভাল পায় মোৰ ল'ৰাটোৱে তাৰপিছত আহিলে আপোনাৰ মাছৰ আৰু এটা ভালপোৱা ৰেচিপি হ'ল সেইটোও সেই বলিয়ৰা মাছৰেই ক'ব লাগিব বলিয়ৰা মাছৰ সেইটো হ'ল বিলাহী বিলাহী মিক্সিত মাৰি তাৰ জুচখিনি মানে চাকনি দি চাকি ল'ব লাগে যিখিনি লিকুইড ওলালে সেই লিকুইডখিনিৰ লগত অলপমান পিঁয়াজ ৰুকি লওঁ মই পিহনাত ৰুকি লওঁ আদা নহৰু ৰুকি লওঁ বিলাহীখিনিহে মিক্সিত মাৰোঁ আৰু জলকীয়াটো ফালি লওঁ ফালি তাত অকণমান জিৰাগুড়ি অকণমান ধনিয়াগুড়ি আৰু অকণমান গৰম মছলা সেইখিনি মিলাই পানী অকণমান দি সেইখিনি জাষ্ট বলিয়ৰা মাছ দি ঢাকি থ'লেই হৈ গ'ল কেৰাহীত ঢাকি থোৱাৰ পিছত আৰু সেইখিনি অলপ পাঁচ মিনিটমান পিছত ঢাকন খুলি চালে সেইখিনি গোটেইখিনি হৈ থাকিব আৰু তাত আপুনি ধনিয়া কাটি দিব ওপৰত সেইটো এটা সাংঘাটিকেই ধুনীয়া আৰু একেবাৰে সহজ উপায় আৰু দেহৰ কাৰণেও বহুত হায়জেনিক গতিকে মই প্ৰায়েই ৰান্ধি এখেতসকলক বা ঘৰৰ সদস্যখিনিক খুৱাওঁ কিয়নো দেহলৈও ভাল ৰান্ধিবলৈও মোৰ সহজ গতিকে এইখিনি আমাৰ মাছৰ ভালপোৱা বস্তু আৰু বাকী থাকিলে মাগুৰ মাছ ভাল পায় শিঙি মাছ ভাল পায় সেয়া মাগুৰ মাছ বনাই দিওঁ শ'ল মাছ বনাই দিওঁ আপোনাৰ মূলা দি সেইটো এটা সাধাৰণ জোল আৰু যেনেকৈ সকলোৱে বনায় তেনেকুৱা পিঁয়াজ জলকীয়া তেলত দি মূলাখিনি ভাজি পানী ঢালি তাত মাছখিনি আধা ভজা আধা ভজা কৰি এৰি দিয়া হয় সেইটোদি ভাল পায় ইমানখিনিয়ে আৰু